আমাৰ ধৰ্মটো যিহেতু হিন্দু সেইকাৰণে আমি মানে কি প্ৰথম আমাৰ এতিয়া ভাদমাহ ভাদৰ মাহটো আমি এতিয়া প্ৰথম ভাদৰ মাহ প্ৰথম ভাদৰ মাহটো আমি প্ৰথম আমি নামঘৰলৈ যাওঁ সেই নামঘৰত আমি প্ৰথম ভাদ মাহত আমি চাকি বন্তি জ্বলাও শৰাই দিওঁ সকলোৱে আমি ভাদ মাহ বুলি আমি প্ৰথম মানে নিয়ম কানুন কৰোঁ তাৰপিছৰেও যেতিয়া আমি আমাৰ যেতিয়া আমাৰ ভাদ মাহটো সেইবিলাক হৈ যায় তাৰপিছত এতিয়া আমাৰ বহাগ বিহুটো এতিয়া বহাগ বহাগ বিহুটো এতিয়া আমাৰ এতিয়া যেতিয়া গোটেই আমাৰ গাঁৱৰ ৰাইজখনে আমি গোটেই গাঁৱৰ ঘৰে ঘৰে ঘৰে ঘৰে বোৱাৰীবিলাকে আমি গোটেই সোপাই আমি এনেকৈ বোৱাৰীখিনিয়ে আমি সৰু সৰু ল'ৰা ছোৱালীবিলাক উলিয়াওঁ যে বহাগ বিহুটো আমি আমাৰ নিজৰ আমাৰ জাতীয় ধৰ্ম সেয়ে আমি সেইটোক আমি এতিয়া মানে সেইটোক কৰিবলৈ গ'লে পালন কৰিবলৈ হ'লে আমি সৰু ল'ৰা ছোৱালীবিলাক গোটেই তুলি আনি কৰি মেলি কাপোৰ কানি পিন্ধা আমি গোটেই গধূলি সময়ত হুঁচৰি গাওঁ হুঁচৰি পা ধৰি আমি গোটেই বিহু চিহু গান গাই আমি ফূৰ্তি ফাৰ্তা কৰি বহাগ বিহুটো আমি তেনেদৰে পালন কৰোঁ তাৰপিছত যেতিয়া আমি বহাগ বিহুটো আমি যেতিয়া পা হেৰি পৰি যোৱা পিছত মানে কি আমাৰ মানে সপ্তাহটো আমি প্ৰায় বহাগ বিহুত আমি নাচ গানতেই আমি ফূৰ্তি ফাৰ্তা কৰোঁ তাৰ মাজতে বিহু ফাংচন প্ৰগ্ৰেম হয় প্ৰগ্ৰেম চাবলৈ যাওঁ কোনোবাই জুবিন আহিব কোনোবাই আমুক আহিব সেইবিলাকতো থাকেই বহাগ মাহৰ প্ৰথম বহাগ মাহটো তাৰোপৰি আমি যেতিয়া আমি বিহু মাৰি শেষ হৈ যায় তেতিয়া আমি কি কৰোঁ সৰু সৰু ল'ৰা ছোৱালীবিলাক আমি পইচা দিওঁ কিমানটো পইচা পোৱাৰ ওপৰত ডিপেণ্ড কৰি আমি তেওঁলোকক সৰু ল'ৰা ছোৱালীবিলাকক আমি পইচা ধৰি লওক এশ টকা কিছুমানক পঞ্চাছ টকা দিওঁ সেই দিয়াৰ পিছত আমি যিখিনি পইচা তেওঁলোকক দিওঁ দি যিখিনি থাকি যায় আমি সেই থাকি যোৱাখিনি আমি সকলোৱে যাওঁ আমি মিলি জুলি আমি এসাঁজ ভোজ খাওঁ সেই ভোজ খাওঁ আমি ক'ত খাওঁ আমি মানে পথাৰ বা গছৰ তলত খাওঁ গছৰ তলত খাওঁ যেতিয়া আমি ভোজ ভোজ খাই মেলি হৈ যোৱাৰ পিছত আমি তেতিয়া আমি কি কওঁ বিহু উৰোৱা বুলি কয় সেই বস্তুটো আমি তেতিয়া আমি মানে ভাগাই মেলি আমি এখন গামোচা মানে হেৰি গছত বান্ধি দিওঁ তেতিয়া বিহু মানে বিহুটোক মানে আমি বিদায় দিওঁ আৰু যে আজিকালি বিহু শেষ হ'ল বুলি বিদাই দিওঁ আমি শ্বৰ্টকৈ কৈছোঁ আৰু কথাটো তেতিয়া আমাৰ সেইটো ব'হাগ বিহুটো তাৰপা এতিয়া মানে বহাগৰ পিছত এতিয়া কাতি কাতি বিহু কাতি বিহুটো একেবাৰে কঙাল বিহু কাতি বিহুটোত আমাৰ এতিয়া পথাৰৰবিলাকত কিমান ধুনীয়া ধুনীয়া সোণালী কালাৰ ধুনীয়া পথাৰৰ একদম ধুনীয়া ধানবিলাক দেখিয়ে ভাল লাগে কাতি বিহুত তেতিয়া কি কৰোঁ আগৰ দিনতো কাতি বিহুত মানুহে বোলে প্ৰায় মাটি চাকি নাছিলে মাটি চাকি নাছিলে কি কয় সেই মাটি চাকি বিনিময়ত তেওঁলোকে কি কৰে আমি আমিয়ে পাইছোঁ মাটি এতিয়াহে এতিয়া যুগতহে মাটি মাটি চাকি হৈছে সেই মাটি চাকি নহয় এতিয়া আগত কি আছিলে অমিতা অমিতাৰ যিটো কোমলীয়া অমিতা সেই অমিতাটো কাটি কাটি তাত গোল গৈ গৈ গৈ গৈ মাটি চাকি ঠাইত অমিতাৰ দি পিনে আমি হেৰি কৰোঁ জ্বলাওঁ তাৰপিছত এই মাটি চাকি দিয়ে কিছুমানে কিছুমানে অমিতা দিয়ে কিছুমানে টেঙা ঔটেঙা ঔটেঙা বাকলি দখ কাটি তাত গোল কৰি পেলাই তাত চাকি জ্বলাওঁ এতিয়া আমি সেই চাকি জ্বলাও যেতিয়া আমি যেতিয়া সন্ধিয়া সময় হয় গোটেই ঘৰে চৰে আগফাল পিছফালে আমি গোটেই অমিতা বাকলিয়ে অমিতা বাকলি আৰু ধৰি ল এইটো ঔটেঙা বাকলি দি পেলাই আমি গোটেই ঘৰ পোহৰ কৰি থওঁ পোহৰ কৰি থওঁ আগৰ দিনৰ কথা কৈছোঁ তেতিয়া আমি পোহৰ কৰি থওঁ তেতিয়া আমি একো ঘৰত চাকি বন্তি দি আমি পথাৰলৈ যাওঁ পথাৰত তাত মানে কি আৰু ধৰি ল ধুনীয়া ধুনীয়া গোটেই মানে পথাৰ এটা চাকি চাকি জ্বলাই মেলি আহোঁ কাতি বিহুৰ দিনা দেই কাতি বিহুৰ দিনা আমি আহোঁ তাৰপিছত যেতিয়া মাঘৰ বিহুৰ দিনা মাঘ বিহুৰ তেতিয়া আমি কি কৰো মাঘৰ বিহুৰ দিনা আমি গোটেই গাঁৱৰ ৰাইজে পইচা তুলো এটা মেজি বনাব লাগে তাত ঘৰে ঘৰে ডেকা ল'ৰাবিলাকে কাৰোবাৰ গছ আছে ক'ত কি আছে চব গোটাই মেলি গছ কাটি মেলি আৰু মেজিৰ জ্বলাবৰ কাৰণে খৰি আজি এসপ্তাহ আগৰ পাৰি ডেকা ল'ৰাবিলাকে গোটাই মেলি শুকুৱাই কাটি তাত মানে একো ভোজ খাওঁ মেজিৰ দিনা মেজিৰ দিনা ভোজ খোৱাৰ দিনাত কি কৰো আমি তাত চবেই পইচা তুলি মেলি তাতে আৰু গোটেইখিনি যোগভাগ দিওঁ তাত মানে এটা মানে খানা হয় সেই আবেলি সময়ত যেতিয়া আমাৰ আবেলি হয় হয় আগে আগে আৰু মানে কোনোবাই ঘৰৰ চাহ আনিব কোনোবাই এঘৰে পিঠা আনি কোনোবাই ঘৰত মানে হেৰিকে দিয়ে ধৰি ল তেনেকে দি মেলিয়ে তাত আমি গোটেই গাঁৱৰ মানুহ সমাজ মিলি পেলাই গোটেই গাঁৱৰ মানুহবিলাকে চব্জি তব্জি কাটি মেলি পেলাই ভোজ মানে ৰাতি সাঁজটো মানে আৰু মানে ভোজ খাওঁ ৰাতি সাঁজ ভোজ খাই মানে তাত আকৌ মানে মানে এক্সট্ৰা এটা মানে হেৰি থাকে জুই থাকে সেই জুইটো মানে জ্বলাই থাকোঁ আৰু জ্বলাই থাকে মানে মানে সবেই জুই শেষ লৈ থাকে ঠাণ্ডা দিনত তাৰপিছত যেতিয়া ৰাতিপুৱা হয় ৰাতিপুৱা দুইতে যিজন মানে খৰি খৰি দিব সেই খৰি দিয়াজনে মানে গা পা ধুই ধুতিছোঁ চুটি চুৰি চুৰিয়া পিন্ধি গামোচা চামোচা লৈ গা চা ধুই মানে মেজিটো জ্বলায় তাৰপিছত সেয়া তেনেকৈ কৰি মানে মানে বস্তুটো আমি পালন কৰোঁ আৰু সেই পালন কৰা পিছত বহাগ বিহু কাতি বিহু মাঘ বিহু আমি তেনেকেই গোটেইখিনি আমি মানে মানে আমি বস্তুটো উদযাপন কৰো আৰু ধৰি লওক মানে যিটো আমাৰ মানে আমাৰ ধৰ্মীয় অনুষ্ঠানটো তেনেকৈ ভাল লাগে এতিয়া ভাদ মাহত এতিয়া ভাদ মাহটোত প্ৰতি গোপিনীবিলাকে এতিয়া ভাদ নামত নাম লয় ভাল লাগে ধৰি ল গৈয়ে ভাল লাগে যে প্ৰতিটো মানে হেৰিবাই হেৰিবাই আ গোপিনীবিলাকে নাম লয় আৰু বৰসবাহ পাতে বৰসবাহ যিদিনাখন মানে বৰসবাহ পাতে সেইদিনাখনতো বৰসবাহ দিনা কিমান ভাল লাগে গোটেই গাঁৱৰ মানুহবিলাকে একদম মানে পকা মিঠৈ বনাব হেৰি বনাব ৰাতি ৰাতি থাকিব ৰাতি দিন ৰাত থাকিব পকা মিঠৈ বনাব কাৰণে তাতে কিছুমানে ভাত মানে এসাঁজ মানে বৰদিয়া ভাত দিয়ে সেই ভাত ৰাতিয়েই নামঘৰত মানে কোনোবাই এঘৰ মানে দিয়ে আৰু ভাত মানে খাবৰ কাৰণে যিবিলাকে পকা মিঠৈ বনা থাকে সেইবিলাকেতো পকা মিঠৈ বনাবৰ কাৰণেতো তাত থাকিবই লাগিব ৰাতিটো ৰখিবই লাগিব ভাল লাগে মানে তাৰপিছত আকৌ ভাওনা হয় যাৰ মানে কোনোবাই নিমন্ত্ৰণ কৰি আনে কাৰোবাক নামঘৰত ভাওনা দিয়ে ভাল লাগে মানে আমাৰ ধৰ্মীয় অনুষ্ঠানটো সেয়াই মানে ভাল লাগে